অ হেল্ল' কোনে ক'লে অ হয় হয় জনাবচোন অ অ হয় অ হয় হয় কওক ও ও কওকচোন অ হয় বাৰু গম পাইছোঁ গম পাইছোঁ মইও সেইয়া আপুনি নিশ্চয় নিউজৰ নিউজ কৰিবৰ কাৰণেই হয়তো মোক জনাইছে নহয় জানো অ অ গম পাইছোঁ বাৰু নিশ্চয় যাম মই তালৈ অ হয় বাৰু চৰকাৰে মানে আপোনাৰ বহুতখিনি হেৰি কৰিছে এতিয়া লাইফ জেকেট লাগে যিটো তেওঁলোকে এতিয়ালৈকে মানে দিয়া নাই আৰু হয়তো পুৰণা নাওবিলাক এতিয়াও চলি আছে ফেৰি যোগানো ধৰা নাই হয়নে বাৰু তো সেইখিনি কাৰণেই আপোনাৰ বহুতখিনি মানে আৰু এতিয়া প্ৰব্লেম হৈ আছে জীৱন মানুহৰ জীৱনৰ লগত যিহেতু তেওঁলোকে হেতালি খেলিছে ন' চৰকাৰসকলে তো সেইখিনি আমি নিশ্চয় যাম আপুনি আপুনি জনাইছে যে সেয়াই বহুত আপোনালোকে নজনোৱা হ'লে হয়তো আমি গমো নাপাওঁ ন' এইখিনি কথা আমি নিশ্চয় যাম তালৈ আমি আপোনাৰ কথাখিনি শুনিম ভালকৈ তো সেইখিনি কথা আমি নিশ্চয় ৰেকৰ্ডিং কৰিম আ চৰকাৰ সকলেও এইখিনি জনাটো উচিত যে মানুহৰ জীৱনৰ সৈতে মানে কেতিয়াও খেলা খেলিব নালাগে আৰু হেৰিবিলাক দিব লাগে লাইফ জেকেটো দিব লাগে ন' তো সেইবিলাক আমি চাব লাগিব আ আপোনালোকে সহায় কৰিলেইতো আমিও মানে ভাল হয় আৰু আমাৰো কাৰণে আমাৰ কাৰণেও ভাল হয় আপোনালোকৰ কাৰণেই যিহেতু এইবিলাক হ'ব তো আপোনালোকে আমাক জনাব এনেকুৱাবিলাক কথা ভাল লাগিলে জনোৱাৰ কাৰণে

অ নিশ্চয় নিশ্চয় আমি সেইবিলাক জনাম বাৰু আমি এইবিলাক কথা পাতিব লাগিব তেওঁলোকৰ আমি এই খবৰটো নিশ্চয় চৰকাৰৰ ওচৰত পঠিয়াব বিচাৰিছোঁ ঠিক আছে বাৰু হ'ব মই যাম আজি ঠিক আছে ও ও ও ও